হয় মই মই প্ৰতিভা চহৰীয়াই কৈছোঁ হয় ছাৰ আপুনি আপুনি মই দুই নম্বৰ ৱাৰ্ড ওদালগুৰিৰপৰা কৈছোঁ হয় হয় হয় মই ৱাটাৰ চাপ্লাই আমাৰ অলপ অসুবিধা হৈছে আমাৰ ইয়াত নলীবিলাক জাম হৈছে নে কি হৈছে নাজানো পানী ভালকৈ নোলায় আৰু আজি দুদিন ধৰি পানী আহাই নাই গতিকে হয় দুদিন হ'ল পানী একেবাৰে অহা নাই বৰ অসুবিধা হৈছে ৱাটাৰ চাপ্লাই পোৱাৰ পৰা আমি কুঁৱা চুৱাবিলাকো ব্যৱহাৰ নকৰা হ'লোঁ এতিয়া আৰু ছাপ্লাই পানী নহ'লে আমাৰ বহুত দিগদাৰ হয় গতিকে আপোনাক মই অনুৰোধ কৰিছোঁ আপুনি কিবা এটা কৰক কৰি আপোনাৰ হেৰি

হয় অঁ

অঁ হয় হয় হয় হয় হয়

হয়

হয় হয় ঠিকে আছে অঁ বহুত ধন্যবাদ